ও আজিকালি হেনো ঘৰতে বহি অনলাইনত অৰ্ডাৰ কৰিলে প্ৰডাক্ট আহি ঘৰত পায় এই মই আমাৰ ল'ৰাটোৱে আকৌ এটা এই টৰ্চ লাইটৰ অৰ্ডাৰ কৰিলে ন টৰ্চ লাইটটো দেখোন পোহৰতো বৰ ভাল মানুহবিলাকে কয় বস্তুবোৰ কিজানি ডুপ্লিকেট নেকি কোনো গেৰাণ্টি নাই বস্তুটো বৰ বেয়া হ'ব নালাগে অনলাইনতো দেখোন বস্তু কিছুমান আমি ঘৰতেই দেখোন পাব পাৰোঁ শুনিছা নে